ভাৰতৰ উদ্যোগিক দিশত আগবঢ়াবলৈ আৰু প্ৰযুক্তিবিদ্যা শিক্ষা বাণিজ্যৰ আৰু পৰিবহনৰ দৰে ক্ষেত্ৰত ভাৰতক বিভিন্ন ধৰণে সাল সলনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেখা যায় তেওঁ দুহেজাৰ চৈধ্য চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হৈ অহাৰ পিছত তেওঁ প্ৰযুক্তিবিদ্যাত উদ্যোগিকৰণত আৰু ইণ্টাৰনেশ্যনেলী আন্তঃৰাষ্ট্ৰীয়ভাৱে সম্বন্ধ দেশ বিদেশৰ লগত যাচিবলৈ যোনটো পদক্ষেপ লৈছে যোনবোৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে তেওঁক গৰিহণা গৰিহণা কৰাতো ভুল হ'ব তেওঁৰ যোনবোৰ পদক্ষেপ তাৰ বাবে ভাৰতৰ ঔদ্যোগিক দিশত আৰু প্ৰযুক্তিবিদ্যাৰ দিশত বহু আগবাঢ়ি গৈছে তাৰ উপৰিও আন্তৰ্জাতিক

ভাৰতৰ যোন স্থান আছিলে তাত বহু সলনি হৈ উচ্চ স্থানত পাবলৈ সক্ষম হৈছে আজিৰ দিনত ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গণ্য কৰা হয় ইয়াৰ উপৰিও বহুবোৰ নেতা যেনে নিৰ্মলা সীতাৰমন জে পি নাথ দৰে ৰাজ্যিক নেতাসমূহ হিমন্ত বিশ্ব শৰ্মা অৰবিন্দ কেজৰিৱালৰ বহু ভূমিকা আছে বুলি মই অনুভৱ কৰোঁ তেওঁলোকৰ ৰাজ্যৰ উন্নতিৰ বাবে লোৱা পদক্ষেপসমূহ যেনে প্ৰযুক্তিবিদ্যাৰ ওপৰত ডিজিটেলাইজেচন বুলি আমি জানো সেইবোৰৰ ওপৰত তেওঁলোকে বহুত ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যত সা সুবিধা কৰাৰ বাবে আগবাঢ়ি আহিছে ব্যক্তিগত বাণিজ্যৰ ক্ষেত্ৰতো তেওঁলোকে বহু সা সুবিধা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰপৰা আগবঢ়াইছে তেওঁলোকৰ এই পদক্ষেপৰ কাৰণেই ভাৰতে দিনে দিনে আগুৱাই আছে আৰু ভৱিষ্যতে তেওঁ বহু ডাঙৰ বা ক'ব পাৰি এখন বিশাল পদক্ষেপ পৰিকল্পনা লৈ গৈ আছে